আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ কোনবোৰ খেলে আৰু অধিক স্বীকৃতি কৰিব লাগে বুলি ক'লে স্বীকৃতি লাভ কৰিব লাগে বুলি ক'লে আপুনি এতিয়া চাব বিভিন্ন ক্ষেত্ৰতটো ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে নিজৰ স্বীকৃতি লাভ কৰিছেই ধৰক এতিয়া ক্ৰিকেট খেল হওক বা ভলীবল হওক বা ফুটবল ফুটবলটো বাৰু সিমান এটা হোৱা নাই আজিকালি ক্ৰিকেট হওক বা কাবাদি হওক এইবিলাক ক্ষেত্ৰত মানে ভাৰতে আজিকালি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো মানে বহুতো অধিক ধৰণে স্বীকৃতি লাভ কৰিব ধৰিছে এতিয়া ৱৰ্ল্ড কাপ চলি আছে ধৰি লওক ৱৰ্ল্ড কাপত ভাৰতে জয় কৰাতো আটাইতকৈ ফেভাৰেট বুলি ধৰি থোৱা হৈছে ভাৰতক কিন্তু তাৰ ভিতৰতো যে ভাৰতে কিছুমান খেলত আৰু অধিক মানে স্বীকৃতি লাভ কৰিব লাগে তেনেবোৰ খেলৰ ভিতৰত ধৰি লওক এতিয়া স্কোৱাছৰ খেল তাৰপাছত টেনিছৰ খেল বা এতিয়া আটাইতকৈ যিটো জৰুৰী মানে ভাৰতৰ মানে খেল এবিধ যিবিধ খেলৰ মানে অধিক মানে স্বীকৃতি লাভ কৰিব লাগে সেইবিধ খেল মানে ভাৰতত য আজি আজিৰ দিনত ফুটবলটো মানে ভাৰতত আৰু অধিক স্বীকৃতি লাভ কৰিব লাগে মোৰ মতে

এতিয়া ধৰক পূৰ্বৰ পৰাই ভাৰতে ফুটবল খেলি আহিছে ধৰি লওক ক্ৰিকেটো খেলি আহিছিল পূৰ্বৰ পৰা কিন্তু ক্ৰিকেটত এতিয়া যি এটা নাম কৰিব সক্ষম হৈছে বা ৱৰ্ল্ড কাপ জয়ৰ বাবে ভাৰতক মানে বিশেষ প্ৰতিদন্দিতা হিচাপে ধৰি লোৱা হয় বা বিশেষ ফেভাৰেট হিচাপে ধৰি লোৱা হয় ভাৰতক ঠিক তেনেদৰে যদি ভাৰতে আকৌ ফুটবলতো আগুৱাই যাব পাৰে বা ফুটবলতো যদি ভাৰতক মানে মানুহে ধৰি লওক কি ক'ব পাৰে যে ভাৰতো মানে ফুটবল জয়ীৰ বাবে মানে ফেভাৰেট সেইবিলাক যদি ক'ব পাৰে মানে তেতিয়া এইবিলাক মানে ফুটবল খেলত ভাৰতে অলপ অধিককে স্বীকৃতি লাভ কৰিব লাগে বুলি মই ভাবোঁ আৰু তাৰপাছত কাবাদিত ইতিমধ্যে স্বীকৃতি লাভ কৰিছে ভাৰতে তাৰপিছত এথলেটিকছতো লাহে লাহে স্বীকৃতিবিলাক লাভ কৰি আহিব ধৰিছে তাৰ ভিতৰতো কেতিয়াবা মই ভাবোঁ যে হকীতো ভাৰত অকণমান পিছ পৰি থাকে তেও মই ভাবোঁ যে ভাৰতে হকীতো অকণমান মানে যদি স্বীকৃতি লাভ কৰিলেহেঁতেন তেতিয়াহ'লে ভাল হ'লহেঁতেন এনেকুৱা ধৰণৰ কথা কিছুমান আহে আৰু মই বিশেষকৈ ফুটবলটোকে বেছি মানে স্বীকৃতি লাভ কৰিব লাগে বুলি ভাবোঁ বৰ্তমান সময়ত কাৰণ ফুটবলটো মানে যেনেকৈ মানে বাহিৰত দেশবিলাক যেনে আৰ্জেণ্টিনা হওক ব্ৰাজিল হওক ইংলেণ্ড হওক এইবিলাক মানে ফুটবলৰ লগত আটাইতকৈ জড়িত আটাইতকৈ মানে ফেভাৰেট বুলি কোৱা হয় ধৰক এতিয়া ক্ৰিকেটৰ লগত ইংলেণ্ড ক্ৰিকেটতো ভাল বা ফুটবলতো ভাল বা হকীতো ভাল যেনে অষ্ট্ৰেলিয়া ক্ৰিকেটতো ভাল ফুটবলতো ভাল হকীতো ভাল এনেবিলাক ক্ষেত্ৰত মানে ভাৰতো পিছ পৰি থাকিব নালাগে মোৰ মোৰ বোধেৰে ভাৰতে বিশেষকৈ ফুটবলতো বা ধৰক টেনিছ বল বা বেডমিণ্টন এইবিলাক ক্ষেত্ৰত মানে আৰু অধিক স্বীকৃতি লাভ কৰিব লাগে